আমাৰ অঞ্চলত বহুতেই বেংকিং লাইনৰ সুবিধা আছে শাখাই শাখাই গভমেণ্ট বেংক যেনে গাঁৱে গাঁৱে গাঁৱলীয়া বেংক শাখাই শাখাই টাউনত প্ৰায় এছ বি আই ৰ ব্ৰাঞ্চ আছে বহুতো গাঁৱলীয়া বেংকৰ ব্র ব্ৰাঞ্চ আছে গাঁৱে গাঁৱে তাৰোপৰি বন্ধন বেংক সেনেকৈ গোটসমূহৰ বাবে বন্ধন বেংকৰ সুবিধা আছে গভমেণ্টৰ পৰা তাৰোপৰি প্ৰাইভেট বেংকৰ সুবিধা আছে যেনেকৈ এপেক্স বেংক গাড়ীৰ লোন বা কিস্তিৰ বাবে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক বিজনেচৰ বাবে এপেক্স বেংক কিবাকিবি ইউকো বেংক এইচ ডি এফ চি ব্ৰাঞ্চ এনেকৈ বহুতো ব্ৰাঞ্চ আছে আৰু এই ব্ৰাঞ্চবিলাকত বহুতো শিক্ষাৰ্থীয়ে সুবিধা পাইছে তাত সোমাবলৈ চাকৰি এটা পাবলৈ সুবিধা পাইছে তাৰ উপৰি বেংকসমূহত বহুতেই সুবিধা পায় বহুত সুবিধা লাভ কৰিছে তাৰোপৰি মই মই পিছলৈ গৈও এই বেংকিং চাকৰিতে জড়িত হ'ব বিচাৰোঁ কাৰণ বেংকিং লাইনটো মোৰ খুবেই ভাল লাগে কাৰণ তাত ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে ভালদৰে কথা পাতিব লাগে বা ডিচিপ্লিন মেইনটেইন কৰিব লাগে তাৰোপৰি তাত এটা ৰুটিন টাইপৰ ডেইলি ৰুটিন টাইপত ওৱিক ওৱিকত ছানডে' অফ ছেটাৰ্ডে' হাফ হাফ হাফ হাফ এই এণ্ট্ৰি তাৰোপৰি ডেইলি ৰুটিন টাইপৰ হয় আৰু খুব বেছি গধূলি সাতটা বা আঠটা তাতকৈ বেছি ডিউটি কৰিব নালাগে ৰাতিপুৱা টেন দহটাৰ পৰা আৰু ডিউটি কৰিব লাগে বেংকিং লাইনটো খুবেই ডিচিপ্লিন থকা লাইন আৰু লাইনটো ভাল লাগে মোৰ বহুত পচন্দ হয় তাত এক্সাম দিওঁতে ভাইভাত জাষ্ট ষ্টেণ্ডাৰ্ডতো মেইনটেইন কৰিব পাৰিলেই হয় ভালদৰে কথা পাতিব পাৰিলেই হয় ডিচিপ্লিনটো মেইনটেইন কৰিলে টান নহয় আৰু ইজি পোৱাটো এক্সামটো অলপ যদি ভালদৰে এইটো লাইনটোৰ বিষয়ে আৰু হিষ্ট্ৰীটোৰ বিষয়ে ভালদৰে জনা যায় এক্সামটো পোৱাটো ইমান টান নহয় সেইকাৰণে মোৰ বেংকিং লাইনটোৰ ওপৰত বেছি ইণ্টাৰেষ্ট আৰু মই মেজৰ বেংকিং বেংকিংতেই লৈছোঁ ইণ্টাৰেষ্ট থকাৰ কাৰণেই আৰু পিছলে মই এইটো চাকৰিতে জড়িত হ'ব বিচাৰোঁ আৰু মই বহুত ভাল লাগে এই লাইনটো